মোৰ তেইছ বছৰীয়া জীৱন কালত বৰ্তমান সময়লৈকে সৰুকালৰ পৰা বিভিন্ন ধৰণৰ প্ৰযুক্তিৰ পৰিৱৰ্তন দেখা পাইছোঁ সৰুকালৰ পৰা বৰ্তমানলৈকে বিভিন্ন ধৰণে প্ৰযুক্তিবিদ্যা হওক বিজ্ঞানৰ ক্ষেত্ৰত বিভিন্ন বিকাশ হৈছে আৰু এই বিকাশ বা প্ৰযুক্তিৰে আমাৰ জীৱনশৈলীক বিভিন্ন ধৰণে প্ৰভাৱিত কৰিছে তাৰ ভিতৰত প্ৰযুক্তি পৰিৱৰ্তন বুলি ক'বলৈ গ'লে বিশেষভাৱে আমি বৰ্তমান সময়ত ম'বাইল ফোনটোৰ কথাই ক'ব লাগিব যিহেতু সকলোৰে হাতে হাতে ম'বাইল ফোনটো থাকে আমি সৰুকালত যেতিয়া আছিলোঁ যেতিয়া মোৰ দেউতা কৰ্মসূত্ৰে বেলেগ জেগাত আছিলে তেতিয়া আমি দেউতালৈ ফোন কৰিছিলোঁ দেউতাৰ খবৰ খাতিৰ লৈছিলোঁ হয়তো চিঠিৰ যোগেৰে নহ'বা লেণ্ড ফোন ফোনৰ যোগেৰে লৈছিলোঁ লেণ্ড ফোনত যিহত তাৰ থাকে বা ঘৰৰ নিৰ্দিষ্ট এটা জেগাত ফোনটো ৰাখি থোৱা হয় তাৰ পৰা আমি ফোন কৰোঁ তাত মাত্ৰ আমাৰ শুনো সেই মাধ্যমটোৰ জৰিয়তে কেৱল শ্ৰৱণটোহে সম্ভৱ হয় তাত কোনো ধৰণৰ ভিডিঅ' বা ফটো আমি মানুহজনৰ দেখা নাপাওঁ কিন্তু বৰ্তমান সময়ত চাবলৈ গ'লে সৰুকালৰ পৰা এতিয়ালৈকে মানুহে যোন জেগাতেই নাযাওক বা যিমান দূৰতেই নাথাকক আমি ম'বাইল ফোনটোৰ জৰিয়তে মানুহৰ লগত কথা পাতোঁ আৰু ম'বাইল ফোনটো নিৰ্দিষ্ট এটা জেগাত নহয় আমি হাতত লৈ ঘূৰি ফুৰিব পাৰোঁ বিভিন্ন জেগাৰ পৰা আমি ফোন কৰিব পাৰোঁ আৰু তাৰ লগতে আমি ভিডিঅ' কল কৰিব পাৰোঁ যাৰ দ্বাৰা আমি মানুহজন আমি দূৰত থাকিলেও আমি চাব পাৰোঁ বা ফটো পঠাব পাৰোঁ বিভিন্ন ধৰণৰ ডাটা আমি পঠাব পাৰোঁ তথ্য আদি কাৰণ ফোনটোৰ লগতে বৰ্তমান সময়ত আমাৰ অকল ফোনটোৱেই নহয় ইয়াৰ লগত আমাৰ ইণ্টাৰনেট জড়িত হৈ আছে আৰু এই ইণ্টাৰনেটেই আমাক বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰিছে আমি বিভিন্ন তথ্য হওক বা যিকোনো বস্তু আমি ইণ্টাৰনেটৰ যোগেদি আমি পাব পাৰোঁ এই ম'বাইল ফোনটোৱে আমাৰ জীৱনত প্ৰযুক্তি হিচাপে বিশেষভাৱে পৰিৱৰ্তন আনি দিছে লেণ্ড ফোন আহিলে তাৰপাছতে ম'বাইল ফোন তাৰ উপৰি বিভিন্ন প্ৰযুক্তি যিদৰে সৰুকালত খোজ কাঢ়ি বা স্কুললৈ চাইকেল চলাই গৈছিলোঁ আৰু বৰ্তমান সময়ত লাহে লাহে কি হ'বলৈ ধৰিছে স্কুটী গাড়ী বিভিন্ন ইলেক্ট্ৰনিক বা এনেকুৱা চাৰ্জত চলা বা সৌৰশক্তিৰ দ্বাৰা চলিত বিভিন্ন ধৰণৰ এনেকুৱা মটৰচাইকেল ওলাব ধৰিছে যাৰ সহায়ত আমি এঠাইৰ পৰা আনঠাইলৈ সহজভাৱে যাব পাৰোঁ তাৰ উপৰিও আগতে আমি কি হৈছিলে কম্পিউটাৰ ডাঙৰ কম্পিউটাৰ আছিলে বা লেপটপ আমি ইউজ কৰোঁ কিন্তু এইবিলাকক আমি সৰুকৈ সীমিতভাৱে সৰুভাৱে আমি আজিকালি হাততে ম'বাইল হিচাপে লৈ ফুৰিব পাৰোঁ আৰু এইখিনিয়েই কি কৰিছে আমাৰ জীৱনশৈলী বি বিভিন্ন ধৰণে পৰিৱৰ্তন আনি দিছে আৰু কৰ্মস্থান হিচাপে বৰ্তমান যিহেতু মই এগৰাকী শিক্ষয়ত্ৰী হিচাপে কৰ্মৰত আমি শিক্ষক হিচাপে স্কুললৈ যোৱাৰ পিছত বিদ্যালয়লৈ যোৱাৰ পিছত আমি আমাৰ দিনটোৰ হাজিৰা অৰ্থাৎ এটেণ্ডেঞ্চ আমি যিটো দিওঁ আমি স্কুলত গৈ এনেকৈ ছাইন কৰোঁ নিজৰ ছিগনেছাৰ কৰোঁ আমি কিন্তু খাটাত গৈ সেই ছিগনেছাৰ গৈ কিন্তু বৰ্তমান সময়ত লাহে লাহে এই প্ৰযুক্তিবিদ্যালৈ সেই বস্তুখিনি ঢাল খাবলৈ ধৰিছে আৰু আমি বিভিন্ন ধৰণৰ এপৰ জৰিয়তে ঠিক ধৰণৰে অসমত বৰ্তমান প্ৰচলিত হৈ আছে ৰীমচ্ এপ তাৰ জৰিয়তে আমি আমাৰ চকু জপাই ভিডিঅ' এনেকৈ ফটো আনি পেলাই নিজৰ এটেণ্ডেঞ্চটো দিব লাগে কাৰণ সেই এটেণ্ডেঞ্চৰ জৰিয়তে যেতিয়া আমি নিজৰ ফটোখন মাৰি দিওঁ তেতিয়া আমাৰ লাইভ লোকেশ্যন আপডেট হয় তেতিয়া আমি সেইসময়ত স্কুলত আছোঁ নে নিজৰ ঘৰৰ পৰা এটেণ্ডেঞ্চ দিছোঁ সেইধৰণে দেখা পোৱা যায় এইদৰে বিভিন্ন ধৰণে প্ৰযুক্তিবিদ্যা আগবাঢ়িছে আৰু আমাৰ জীৱনতো ই প্ৰভাৱ পেলাই আহিছে আৰু তাৰ লগতে বিভিন্ন আমি ঘৰুৱা কাম কাজ আগতে শিলৰ পতাত আমি মছলা খুন্দিছিলোঁ ন আদা নহৰু পিছিছিলোঁ বিভিন্ন ধৰণৰ যিদৰে আমি জেতুকা লগাওঁ সেইবিলাক পিছিছিলোঁ কিন্তু বৰ্তমান সময়ত মিক্সাৰ আহি গৈছে মিক্সাৰ গ্ৰাইণ্ডাৰ যাৰ সহায়ত আমি যিকোনো কাম সোনকালে কৰিব পাৰোঁ তাৰ সহায়ত আমাৰ কি হৈছে কম সময় লাগে কম খৰচ হয় বা আৰু কষ্টটো কম হয় সেইকাৰণে প্ৰযুক্তিবিদ্যাই আমাৰ জীৱনত বিশেষভাৱে পৰিৱৰ্তন আনি দিছে কিছু কিছু ক্ষেত্ৰত অসুবিধা আনে যদিও বিশেষভাৱে আমাৰ বহু ক্ষেত্ৰত সুবিধা কৰি দিছে সময় ৰাহি কৰিছে কষ্ট কম কৰিছে এই ধৰণে আমাক প্ৰভাৱান্বিত কৰিছে